যোগাসনটো মানে অভ্যাস কৰাৰ পাছত মানে কি কি লাভ এইবিলাক কি কি লাভ এইবিলাক মানে নাকৰ উশাহ মানে উশাহ নিশাহ কৰোতে মানে যোগাসন কৰিলে লাভ হয় চুগাৰৰ কাৰণে ভাল ভাল হয় তাৰপৰা মানে গোটেই মানে বিষৰ কাৰণে এই হাতৰ বিষ মানে বিষ এইবিলাক এইবিলাক মানে ক্লিয়াৰ হয় মানে যোগচন কৰিলে আপোনাৰ আমাৰ মানে মানে ব্লাড চাৰ্কুলাৰটো ভাল হয় ধুনীয়া এই ভাল হয় চব মানে বেমাৰ আজাৰ মানে ভাল হয় চুলি পকা মানে ই হয় কমেই তাৰপাছত মানে ই মানে যোগাচন কৰিলে মানে ঘুমো আহে টোপনি ভালকে আহে যোগচন কৰাৰ পাছত মানে কৰিলে বহুত মানুহে মানে বহুত মানুহে ভাল পাইছে মানে বহুত আৰাম পাইছে আজিকালি বহুত সবেই যোগাচন কৰি থাকে যোগাচন কৰা মানে মানে কিমান মেডিচিন খাওঁতে তো যিমানখিন যিমান দিন মেডিচিন খাবই ইমান কিন্তু যোগাসনটো ৰ'জ যদি সদায় যদি কৰি থাকে সদায় কৰি থাকিলে ডেইলী যদি কৰি থাকে বহুত মানে ভাল মানুহে ভাল পায় কাৰণে ভাল পায় বিষ বিষ মানে তাৰপাছত মানে বিষ দি বিষ চুগাৰ তুগাৰ প্ৰেছাৰ মানে বহুত ৰোগৰ কাৰণে যোগাসন মানে ভাল বস্তু যোগাসন কৰিলে মানুহৰ মানে কৰি থাকিলে বহুতণ এই কাৰণে মানে ভাল পাই যায় বহুত আ আৰাম পায় মানুহৰ মানে কমৰৰ বিষ ঠিক এইবিলাক মানে কোনো মানে মানে ভাল পায় মানে মানুহ টো টোপনি আহে বা আগতে মানুহ এনকা হৈছে যোগাসন কৰোতে মানুহে কিমান মানুহ সুধিল কয় আমাৰ এইটো প্ৰব্লেম আছে এইটো যোগাসন কৰি মানুহে সুধিলে কয় আমি বহুত বহুত আ আৰাম পাইছোঁ যোগাসন কৰাৰ সময়তে যোগাসনটো মানে এনকা ক'ত কৰবা লাগে পাছত চাৰি ঘণ্টা পাছত তাৰপাছত যোগাসনটো আবেলি চাৰি ঘণ্টা পাছত যোগাসন কৰবা লাগে ৰাতিপুৱা কৰবা লাগে বহুত কৰিলে বহুত মানে শৰীৰৰ কাৰণে ভাল যোগাসন যোগাসন কৰিলে বহুত মানুহে আৰাম পায় বহুত ৰোগৰ কাৰণে ভাল প্ৰেচাৰৰ কাৰণে চুগাৰ প্ৰেচাৰো ব্লাড প্ৰেচাৰ এইবিলাক মানে মানুহে মানে বহুত মানে আৰাম পায় চুগাৰৰ কাৰে থাইৰইড থাইৰইড আজিকালি ইউৰিক এছিড আছে এইবিলাকো যোগাসন বিষায় এইবিলাক মানে যোগাসন কৰিলে মানে বহুত আৰাম পায় যোগাসনত যোগাসন কৰিলে আজিকালি মানে যোগ মানে যোগাসন কৰিলেহে মানুহে আৰাম এনেকা মেডিচিন খায় মানুহে ইমান মানে এনেকা মানে পুৰা পুৰি কিয়ৰ নহয় যোগাসন কৰিলেহে মানুহে পুৰা পুৰি মানে ভাল পায় আৰাম পায় কমে কমি থাকে ভাল মানে এটা ফূৰ্তি যোগাসন কৰি থাকিলে নিজৰ পৰা এটা মানে ফূুৰ্তি আহে এটা মুখৰ এটা মানে মুখ নিজৰ এটা মুখৰ গ্ল' আহে এটা মানে স্কিনৰ এটা ই আহে আহে মানে বিৰাট ভাল যোগাসন কৰিলে মানে যোগাসনৰ পৰা মানে মানুহ বহুত মানে ভাল ভাল মানে ভাল পাইছে মানে বহুত আৰাম পাইছে